হেল্ল' হেল্ল' অঁ কি ক মই এনেই আপুনি

অঁ তাকে ময়ো ভাবি আছোঁ লগ নাছিলে আকৌ যাবনি আপোনালোক অঁ যাম অঁ অঁ আৰু কোনোবা যাবনে অঁ অঁ কাপোৰে আনিব লাগিব আৰু জোতা এযোৰ কাপোৰ জিন্স তেনেকৈ টপ দুটামান আনিব লাগিব আপুনি অঁ অঁ অঁ বিহু খাবলৈ আহিব আকৈ আমাৰ ঘৰলৈ অঁ অঁ পিঠা পনা কি বনাইছে অঁ

অঁ অঁ কি কৈছে অঁ মোৰ লগৰ এজনীও যোৱা কথা আছে তাইক সুধি চাব লাগিব ফোন এটা কৰি হেল্ল'

অঁ পইচা মোৰ ওচৰত পোন্ধৰশ আছেহে জানো কি হয় মাক খুজিব লাগিব অঁ আৰু আলহী ক'ৰ পৰা আহিব এতিয়া বিহু খাবলৈ অঁ বিহু খাবলৈ আলহী ক'ৰ ক'ৰ পৰা আহিব এইবাৰ অঁ অঁ অঁ

জানো মামীহঁত যাব আৰু মইতো এতিয়া মামাহঁতৰ ঘৰতহে আছোঁ অঁ মই যাব লাগিব ঘৰলৈ অঁ মামীহঁতো যাব মামাহঁতো যাব ভাইটি ভণ্টী আপাহঁতো যাব ঘৰতে এসাঁজ খাই থৈ আহিম আৰু

অঁ অঁ যাম অঁ অঁ পিছতহে মনত পৰিব ঘৰলৈ আহিহে মনত পৰে আকৌ অঁ তেনেকৈয়ে হয় লিখি লিখি ল'ব লাগিব

অঁ অঁ

আমাৰ লচকৰাই বনাম তাৰপিছত তিলপিঠা তেল পিঠা এইবোৰ থাকিব আৰু সান্দহ জলপান এটাটো লাগিবই আলহী আহিলে নহ্ অঁ আছে আছে

অঁ আৰু ক'ত ক'ত ফুৰিবলৈ যাব এতিয়া ফুৰিবলৈ ক'ত যাব ফুৰিবলৈ ক'ত যাব বিহু বুলি

অঁ সেইকাৰণে ভাল লাগে আৰু যাম বুলি মনটো ভাল লাগি থাকে বিহু চিহু আহিলে নহ্ অঁ সেইবিলাকতে মৰমবোৰ সোমাই থাকে আৰু নহ্ আমাৰ অসমীয়াবোৰৰ

অঁ সৰু সৰু বস্তু হ'লেও মৰমবোৰ বহুত ডাঙৰ ডাঙৰ নহ্

ভাইটিহঁত আছে

বিহুত আকৌ এনায়েকৰ ঘৰলৈ যোৱাটোৰ মজাটো বেলেগ নহয় আকৌ

উৎপাত কৰি থাকিব পায় সিহঁতে

আৰু খোৱা বোৱা কৰিলে

আপোনালোকে যোনদিনা পাৰে সেইদিনা যাম আৰু অঁ শনিবাৰে ঠিক হ'ব

অঁ

ফুৰি অহাও হ'ব ওলাই ম মেলি গ'লে মনটোৱে ভাল লাগে নহ্ তাতে বিহু বতৰ

ব বজাৰো কৰা হ'ব

বেটেৰী কাৰ বেটেৰী ল'ম বুলি ভাবিছে অঁ অঁ অঁ চাৰিজনীমান অঁ অঁ চিনাকী আছে

আৰু ভালো নালাগিব অকলে গৈ

অঁ

অঁ অঁ গামোচা এযুতি লগাই থোৱো আছে অঁ

অঁ কিনি আনিলেও বোৱাখনৰ সমান হ'ব নোৱাৰেতো

তেনেকৈ আৰু সেইবোৰতে মৰম আৰু

অঁ অঁ অঁ খোৱাটো মেইন লাগিবই

খাম আকৌ সবেই খাম

আৰু অলপ ফুৰিবলৈও যাম বৰ পুখুৰী পাৰলৈ যাম দেই না নাাজিৰা বৰ পুখুৰী পাৰলৈ অ অঁ

ফটো একপি একপি মাৰিম অঁ অঁ

বিহু বজাৰ ক'লেই আৰু মনটো ভাল লাগি আহে আৰু অঁ ভাবিয়ে ভাল লাগিছে

অঁ

মই জিন্স পেণ্ট এটা আনিম ভাবিছোঁ পাঁচশ ছশ টকা লাগিবই এটাতে যাইগেই অঁ অঁ অঁ দোকানলৈ গ'লে সব লওঁ লওৱে লাগে আৰু

অঁ শনিবাৰে যাম কৈছে নহ্ অঁ অঁ অঁ নহ'লে অলপ দেৰি হ'ব নহয় আকৌ বজাৰ কৰোতে

অঁ পোহৰে পোহৰে পালেহিয়ে হ'ব আন্ধাৰ হ'লে আকৌ দিগদাৰ হ'ব নহয়

অঁ অঁ নহ'লে ঘৰত চিন্তা কৰি থাকিব নহয় আকৌ

অঁ অঁ অঁ

বাই বাই